মই যেতিয়া সৰু আছিলোঁ তেতিয়া গোলাপ ফুলৰ গছ এজোপা ৰুইছিলোঁ তেতিয়া মই গছ ৰুব নাজানিছিলোঁ ঠিক মই যেনেকে ভাবিছিলোঁ তেনেকে লগাই দিছোঁ প্ৰথমতে মাটিত পানী ঢালি গছজোপা ৰুইছিলোঁ আৰু ভালকে খান্দা নাছিলোঁ আৰু এনেকে লগাই থৈ দিছিলোঁ যাৰ ফলত গছজোপা নহ'লে আৰু পিছলৈ মৰি থাকিলে মোৰ বহুত দুখ লাগিছিলে গছজোপা নোহোৱাৰ কাৰণে তাৰ পিছত মই গম পালোঁ যে মোৰ ভুল হৈছে মই গছজোপা ৰুব নাজানিলোঁ মই তেতিয়া মোৰ আইতাক সুধিলোঁ গছ কেনেকে ৰুৱে আইতাই কোৱামতে মই আকৌ এজোপা গোলাপফুল ৰুলোঁ আৰু আইতাই কোৱামতে ঠিক তেনেকৈ ৰুইছোঁ যেনেকে গছ পুলি ৰুব লাগে তাৰ পিছত কেইদিনমান পিছত গছজোপা বহুত ধুনীয়া হৈছিলে কিছুদিন পিছত গছজোপা বহুত ধুনীয়া ধুনীয়া ফুলো হৈছিলে আৰু মোৰ বহুত ভাল লাগিছিলে তেতিয়া মই বুজি পালোঁ যে মোৰ ভুলটো শুধৰালোঁ